মোৰ প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে ভাতৰ কথা ক'ব পাৰি আৰু তাৰ লগত জড়িত হৈ থকা থলুৱা ব্যঞ্জনসমূহৰ কথা ক'ব পাৰি যিসমূহ সাধাৰণতে আমাৰ ঘৰতে প্ৰস্তুত কৰা হয় বা থলোৱা পদ্ধতিৰে যিবোৰ খাদ্য নিৰ্মাণ কৰা হয় সেয়া সেউজীয়া শাক পাচলি হওক বা সেউজীয়া শাক পাচলিৰ সৈতে মাছৰ টেঙা মাছৰ জোল বা হাঁহ কোমোৰা এনে ধৰণৰ খাদ্যসমূহৰ কথা ক'ব পাৰি প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে সেইখিনি খাদ্য আৰু আপোনাৰ ঘৰত প্ৰস্তুত কৰা সেই সকলোখিনি খাদ্যৰ কথা ক'ব পাৰি যিসমূহৰ বিভিন্ন মানে পদ্ধতিৰে সাধাৰণ পদ্ধতিৰে নিৰ্মাণ প্ৰস্তুত কৰা হয় আৰু আমি ভাত সৈতে সেয়া পৰিৱেশন কৰিব পাৰোঁ